হয় ফল মূলৰ দোকান হয়নে মানে মোক অলপ প্ৰয়োজন হৈছিল ফল মূলৰ অঁ আপোনাৰ মোক কল লাগিছিল আপেল লাগিছিল এনেকুৱা অলপ কিবাকিবি লগা হৈছিল বাৰু এই মোক লগা হৈছিল দুই আষিমান মানে জাহাজী কল বা চেনিকল হ'লে হৈ যায় হয় আৰু আপেল বা আঙুৰ এনেকুৱা কিবা পাম নেকি হয় বাৰু মই আপেল এক কেজি লগা হৈছিল বাৰু আৰু তিঁয়হ বা কুঁহিয়াৰ কিবা এনেকুৱা

হয় অলপ কমাই দিব নোৱাৰিব নেকি

হয় ঠিক আছে বাৰু শুনি আছোঁ বাৰু আৰু বেলেগ আৰু কিবা ফল মূল আনাৰস বা কিবা এনেকুৱা ঠিক আছে হয় যাম বাৰু